হেল্ল' অ' অ' কওকচোন অ' ঘৰতে ঘৰতে অ' কওক হয় আক' দেই

হয় সেই কথাটো মই ভাবিয়ে আছিলোঁ তাকে আলোচনা এটা কৰিম বুলি ভাবিছিলোঁ আমি মই ভাবিছোঁ এনেধৰণে ধৰক গাঁৱতে আমি ৰাজহুৱাকৈ মিটিং এখন কৰোঁ ৰাজহুৱাকৈ মিটিং এখন কৰি তাতে আমি প্ৰস্তাব লওঁ প্ৰস্তাব লৈ তাপা আমি আছা বাইদ' আছে আশা বাইদ' লগত লৈ প্ৰস্তাব আকাৰে লৈ আমাৰ কমিতি সভাপতি হেতি গৈ আমি মেডিকেলত যাওঁ গৈ তেখেতলোক ডক্টৰ লগত কথা বতৰা পাতি দৰ্খাস্তখন দি এজন ভাল ডক্টৰ আনি গাঁওখনত যিটো এতিয়া মহামাৰী নিচিনাই হৈছে ইমান অসুখ বিসুখ এনকাবোৰ হৈ আছে গতিকেলৈ যদি পাৰি পাৰি নেকি তেনেকৈ যদি পাৰি তেতিয়াতো বহুতখিনি সুবিধা হয় সজাগতা সভা এখনো হ'ল লগতে চিকিৎসা ব্যৱস্থাটো আমি কেনেধৰণে আগবঢ়াব পৰা হ'ব আমি কি কি ব্যৱস্থা ল'বলগীয়া হয় সেইখিনি গোটেইখিনি বিষয় লৈ আলোচনা কৰিম বুলি মই মনতে ভাবিয়ে আছিলোঁ কিন্তু এনেকৈ পাতিবলৈ এতিয়া সুবিধা পোৱা নাছিলোঁ আপুনি ফোনটো কৰিলে ভালে হ'ল অ' তাকে আজি লগ খায় নেকি নহ'লে বাৰটামান বজাত দুইজনে লগ খাই লগ খাই লৈ আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠকিজনৰ লগত কথাষাৰ প্ৰথম আলোচনাটো কৰি লওঁ কৰি লৈ তেখেতে কোন দিনাখনি আমাক মিটিঙখন দিবলৈ কয় আমি মিটিঙখনো গোটাও গোটাই আৰু আমাৰ এই ভূঞা ছাৰকে পেছিডেণ্ট হিচাপে লৈ আমি মিটিঙখন কৰোঁ কৰি তাতে পস্তাব লৈ আমি এই স্বাস্থ্যকেন্দ্ৰলৈ যাওঁ গৈ মেলি আমি সজাগতা সভা এখনো কৰো আৰু গোটেই মানুহখিনিকে কথাটো জনাই দিলে তেতিয়া আমাৰ সুবিধা হ'ব হয় নে নহ'ব তেনেধৰণৰ কৰিলে তেতিয়া এটা কাম কৰোঁ বাৰটামান বজাত তাপা আপোনাৰ ওচৰলৈ মই যামগৈ তাপা আপুনি সেইখিনি ওচৰে পাঁজৰে দুই এজনক ক'ব ময়ো এইফালে কাক কেনেকৈ কওঁ কওঁ কৈ লগতে উলিয়াই লৈ যাওঁ কেজনমান বেছিকৈ হ'লে বেছি ভাল হ'ব কাৰণ গাঁওখনতো ডাঙৰ গতিকে প্ৰতিটো চুকত এজন এজন মানুহ হ'লে মানুহখিনি মতাটো সুবিধা হ'ব আৰু এইটো কাম একদম সোনকালেই কৰিব লাগে কাৰণ দিনক দিনে বাঢ়িটো গৈয়ে আছে

অ' ঠিক আছে তেতিয়া সুবিধা হ'ব মইও আজি ক'লৈকো যাবলগীয়া নাই গতিকে আমি সেইটোকে কৰি একদম খুব সোনকালে যদি পাৰে আমি কাইলৈ আজি মিটিঙখন কৰি কাইলৈ ভিতৰত আমি তালৈ যোৱাই বেছি ভাল হ'ব নেকি কোনোবা ডক্টৰ এজনৰ লগত ভাল ডক্টৰ এজনৰ লগত কথা বতৰা পাতি স্বাস্থ্যকেন্দ্ৰৰ ফালৰ পৰাও মানুহ আহক সজাগতা হিচাপে আমাৰ মানুহখিনিকো কথাবোৰ বুজাই দিয়ক কি কি আমি হেৰি কৰিব লাগে সাবধানতা অৱলম্বন কৰিব লাগে সেইখিনি আমি লওঁ নহ'লে দিনক দিনে বেছি হৈ হৈ গৈহে আছে কমাতো নাই আমি

অ' ঠিক আছে হ'ব দিয়ক আহিব দেই আপুনি অ' অ' হ'ব দিয়ক